অঁ এইটো মানে আমাৰ আপোনাৰ কাজিৰঙা নেচনেল পাৰ্কৰ মানে ইয়াৰ এইটো গাইড অফিচ হয় আপুনি ক'ৰপৰা কৈছিলে হয় কওকচোন অঁ হয় আপুনি ইয়াতে মানে ফুৰিব আহিব ন ত' ইয়াতে আপুনি আমাৰ অফিচত আহিব লাগিব তাৰপাছত আমাৰ সেই কাজিৰঙা নেচনেল পাৰ্ক পোৱাৰ মানে আমাৰ অফিচৰপৰা দুই কিলোমিটাৰমান পাৰ হ'লে আপুনি তাত পাবগৈ অঁ তাৰপৰাই আপোনাক লৈ যোৱা হ'ব তালৈ কি কি মানে কোন কোন ঠাইত যাব লাগিব বা কেনেকৈ যাব লাগিব সেইখিনি আমি আপোনাক গাইড কৰিম আৰু আমাৰ লগৰ মানে এজন এটা টিম যাব দুজন মানুহৰ তেওঁলোকৰ লগতে আপুনি যাব লাগিব তেওঁলোকে আপোনাক ক'ব যে ক'ত ক'ত কি আছে ক'ত ক'ত যাব বিচাৰিছে আৰু কেনেকৈ যাব কেনেকৈ কোন কোনবোৰ জাগাত যাব নালাগে

পইচাটো এতিয়া আপুনি আপোনাৰ ডিপেণ্ড কৰিব আপুনি যে গোটেই জেগাখিনি ফুৰিবলৈ বা কোনখিনি জেগা ফুৰিব তাৰপিছতহে আপোনাক ক'ব পৰা হ'ব হয় তাতে যি দুজন মানুহ যাব তেওঁলোককোতো কিবা এটা দিব লাগিব তেনেকৈ আৰু আপুনি ইয়াতে আহি পেলাই অফিচটো দেখা পাবই তাতে আহিলে আপোনাক চবখিনি কথা বুজাই দিব পাৰিম অঁ ঠিক আছে আপুনি আহি পেলাই এই এইটো নাম্বাৰতে কল এটা কৰিব আপোনাক মই লোকেচনটো দি দিম তাৰপিছত আপুনি অফিচটোত আহি পেলাই আপুনি চব কথা আপোনাক বুজাই দিব পাৰিম অঁ ঠিক আছে ঠিক আছে একো নাই আপুনি আহিব থেংক ইউ